অসমত স্থানীয় কলা আৰু শিল্পকলাৰ সৈতে জড়িত হোৱা কিছুমান সুবিধাৰ কথা ক'বলৈ গ'লে বিহুৰ কথাকেই ক'ম বিহু বিহু তিনিটা হয় বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহুৰ বহুতো ফাংচন আয়োজন কৰা হয় বহাগ বিহুৰ গোটেই বহাগ মাহটোতে বহাগ বহাগী উৎ সন্মিলন অয়োজন কৰা হয় ইয়াত আমাৰ হুঁচৰি বিহু বিহু বিহু আৰু বিহুৱতী কম্পিটিশ্যনখিনি আয়োজন কৰা হয় আমি সকলোৱে এই কম্পিটিশ্যনসমূহত যাওঁ আৰু এইখিনি উপভোগ কৰোগৈ আৰু মাঘ বিহুৰ সময়ত ভোগালী মেলা আয়োজন কৰা হয় তাত বিভিন্ন অসমত প্ৰচলিত বিভিন্ন পিঠা পনাসমূহ সেই মেলাবিলাকত আমি কিনিবলৈ পাওঁ চাবলৈ পাওঁ আমি যিখিনি আগৰ পৰা চলিছিলে সেই সেই পিঠাসমূহো আমি তাত দেখিবলৈ পাওঁ বহাগ বহাগ বিহুৰ যিবিলাক ফাংচন হয় তাত সৰু সৰু এতিয়া যি তাৰ আগৰ পৰা ক কম্পিটিশ্যনত যিখিনি অংশগ্ৰহণ কৰিব সেইখিনিয়ে আগৰ পৰা তেওঁলোকে প্ৰশিক্ষণ লয় আৰু তাৰপিছতে তেওঁলোকে সেই কম্পিটিশ্যনসমূহত পাৰ্টিচিপেট কৰেগৈ আৰু এনেদৰেই এই বিহুটো অসমীয়া সমাজৰ মাজত জীয়াই থকা মান জীয়াই ৰখা হৈছে

বহাগ বিহুত সাধাৰণতে প্ৰথম দিনাখন গৰু বিহু হয় বিহু গৰু বিহুৰ দিনাখন যিহেতু হিন্দু মানুহৰ গৰুক পূজা কৰা হয় বহাগ বিহুৰ দিনাখন গৰুক গা গা ধু মাহ হালধিৰে গা ধুই মাহ হালধি সানি নৈত গা ধোৱাবলৈ লৈ যোৱা হয় আৰু তাৰ পিছদিনাখনেই মানুহৰ বিহু সেইদিনাখন মানুহ ডাঙৰক সৰুৱে সেৱা জনায় আৰু বিভিন্ন ঘৰৰ গৃহিণীসকলে বিভিন্ন পিঠা পনাৰ আয়োজন কৰে তিল পিঠা বনায় ঘিলা পিঠা বনায় তিলৰ লাড়ু বনায় নাৰিকলৰ লাড়ু বনায় আৰু সেইখিনি তেওঁলোকে যিখিনি আলহী অতিথি আহে তেওঁলোকক সেইখিনিয়েৰে তেওঁলোকে অতিথি আপ্যায়ন কৰে বহাগ বিহুত তেওঁলোকে জা জলপান চিৰা দৈ গুৰেৰে জলপান ৰে অতিথি আপ্যায়ন কৰে পিঠাপনাৰে অতিথি আপ্যায়ন কৰে ব'হাগ বিহুতে আগৰ যিখিনি সকলো মানুহ ইঘৰে সিঘৰলৈ অহা যোৱা ক কৰে বিহু বুলি মানুহৰ অসমীয়া মানুহৰ মনত বহুতো আনন্দৰে আনন্দৰে ভৰি পৰে তেওঁলোকে বি বিহু বিহুত সিঘৰে সিঘৰলৈ যায় আৰু মা আৰু সেইদৰে মাঘ বিহু মাঘ বিহুটো কি মানুহে মেজি জ্বলাই ভোজ ভাত খায় মানুহে শস্যখিনি চপা চপা যেতিয়া প পথাৰৰ পৰা চপাই অনাৰ পিছত তেওঁলোকে তাৰপিছতে মাঘ বিহুৰ আয়োজন হয় অসমত আৰু সেই মাঘ বিহু ভোগালীৰ উৎসৱ বুলি জনা যায় ভোগালী ভোগা সম্পূৰ্ণ শস্যৰে ঘৰ নদন মোদন হৈ থাকে সেইকাৰণেই এইটো ভোগৰ বিহু ভোগালী বিহু তেওঁ তেওঁলোকে মাঘ বিহুত উৰুকাৰ দিনাখন ভোজ ভাত খায় আৰু পিঠা পনা পিঠা পনাৰে হেৰি অতিথি আপ্যায়ন কৰে আৰু কাতি বিহু সেইধৰণে কাতি বিহুত কাতি বিহু আছে কাতি বিহুত সাধাৰণতে কা কাতি বিহুটো কঙালী বিহু ইয়াত যেতিয়া শস্য এতিয়া খেতি খেতিত কাতি বিহুত খেতিত চাকি জ্বলোৱা ধ চাকি বন্তি অৰ্পণ কৰা হয় আৰু তুলসী গুড়িত চাকি বন্তি অৰ্পণ কৰে আৰু মাহ প্ৰসাদ দিয়ে সৰু ল'ৰা ছোৱালীয়ে তুলসী সৰু ল'ৰা ছোৱালীয়ে তুলসী গুৰিত কাতি বিহুৰ কাৰণে না নাম গাই আৰু কাতি বিহু তেনেদৰে কাতি বিহু অসমত পালন কৰে এয়ে আমাৰ বাপতি সাহোন বিহু